যোৰহাট জিলাখনত আচলতে জনপ্ৰিয় স্থান বা জন কিছুমান স্থানীয় ক্ৰীড়া বা মনোৰঞ্জন মনোৰঞ্জনৰ কাৰ্য কলাপ কৰিবলৈ বিচৰা কোনো স্থান বুলি ক'বলৈ গ'লে আচলতে বহুতো আছে আৰু ধৰ্মীয় স্থানো আছে বহুতো আৰু যেনে যেনেকৈ যোৰহাটৰ চহৰৰ মাজমজিয়াতে আছে ৰাজমাও পুখুৰী বা নেহেৰু পাৰ্ক বা বিভিন্ন ধৰণৰ শংকৰদেৱ কলাক্ষেত্ৰ সেইবিলাকতো মানুহ মানুহে নিজৰ আজৰি সময় কটাব পাৰে আৰু ধৰ্মৰ লগত জড়িত আচলতে ধৰ্মীয় কাম কাজবিলাক কৰিবলৈ ঢেকীয়াখোৱা বৰনামঘৰ আছে মাধৱদেৱে প্ৰতিস্থা কৰা ঢেকীয়াখোৱা বৰনামঘৰ গোটেই অসমতে প্ৰসিদ্ধ তাতো লোকসকলে ধৰ্মীয় কাম কাজবিলাক কৰে আৰু তাৰ ওচৰতে আছে লাচিত মৈদাম আচলতে ঢেকীয়াখোৱাৰ পৰা অলপ নিকটৱৰ্তী স্থানতে আছে হোলোঙাপাৰ গোহাঁই গাওঁ লাচিত মৈদাম সেই লাচিত মৈদামত আচলতে লাচিত বৰফুকনৰ মৃত্যুৰ পাছত তেওঁক তাতে সমাধিস্থ কৰা হয় আচলতে আহোমসকলৰ যি যি যি প্ৰথাৰে কৰে আচলতে যি প্ৰথাৰে সমাধিস্থ কৰে মৈদাম মৈদাম খান্দি বা মৈদাম প্ৰতিস্থা কৰি তেনেদৰে তাত লাচিত বৰফুকনৰ মৈদাম আছে আৰু তাত লাচিত মৈদামৰ লগতে পাৰ্কো আছে বা তাত সংগ্ৰহালয়ো আছে তাত গৈ লোকসকলে আজৰি সময়ত বিভিন্ন ধৰণৰ কাম কৰিব পাৰে আৰু বিভিন্ন এনেদৰ এনেধৰণৰ কাম কাজবিলাকতে সকলোৱে একত্ৰিত হৈ আচলতে কাম কাজবিলাক কৰে বা সাংস্কৃতিক দিশতো শংকৰদেৱ কলাক্ষেত্ৰত গৈ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুস্থানবিলাক পালন কৰি বা তেনেধৰণৰ কামবিলাক কৰি বা অসম সাহিত্য সভাৰ যোৰহাটত সেইবিলাকত বিভিন্ন সাহিত্য চৰ্চা কৰি তেওঁলোকে কথিতভাৱে আগুৱাই যাব পাৰে